মোৰ বিশেষ প্ৰতিভা বুলি ক'বলৈ গ'লে মই সৰুৰ পৰাই কবিতা আবৃত্তি কৰি ভাল পাওঁ কবিতা নিজেই লিখোঁ গান গাওঁ আৰু বিভিন্ন ধৰণৰ কিতাপ আলোচনী পঢ়ি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ কিতাপ পঢ়ি পেল পঢ়াৰ লগতে মই কবিতাখিনি নিজে আবৃত্তি কৰোঁ আৰু নিজে লিখোঁ সৰুৰে পৰাই নাচ গান নাটক আদিৰ লগত জড়িত আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশ বিহু লোকনৃত্য দলীয় নৃত্যৰ লগত আদিৰ লগতো জড়িত আনহাতে সৰুৰ পৰাই কবিতা আবৃত্তি আবৃত্তি আৰু লিখাৰ লগতে মই বিভিন্ন ধৰণৰ চ'চিয়েল মিডিয়া আদিত প্ৰকাশ প্ৰকাশো কৰোঁ আৰু বিভিন্ন ধৰণৰ লিংকত ইউটিব আদি ধৰক মই বিভিন্ন ধৰণৰ দৃষ্টিৰে বিভিন্ন ধৰণৰ উপস্থাপনেৰে প্ৰকাশিত কৰোঁ আৰু কবিতাবোৰ মই নিজেই লিখোঁ আৰু নিজৰ চিন্তা ধাৰণা আৰু ৰাতি লিখি ভাল লাগে কবিতাবোৰ আৰু কবিতাৰ লগতে বিভিন্ন ধৰণে গীত আদিও লিখোঁ গীত কবিতা আবৃত্তি সেইবোৰ কৰিও ভাল পাওঁ আৰু কবিতাবোৰ যেতিয়া নিশাৰ আন্ধাৰত কলমটো লৈ লিখিবলৈ বহোঁ তেতিয়া লিখি ভাল লাগে